অনুসৰণ কৰা লিখাৰ অভ্যাস আছে তাৰমানে অনুসৰণ কৰিয়েইতো লিখিব লাগিব আমি প্ৰথম কথা হ'ল আমি পঢ়িব লাগিব মই স ৰেগুলাৰ পঢ়ো নিয়মিত পঢ়ো যেনেকৈ এজন ষ্টুডেণ্টে পঢ়ে ছাত্ৰ ছাত্ৰীয়ে যেনেকৈ পঢ়ে বহি পেলাই মই তেনেকৈ চকীত বহি টেবুলত কিতাপ লৈ মই নিয়মিত পঢ়ো ৰাতিপুৱা পঢ়ো বা গধূলি পঢ়ো দুপৰীয়া পঢ়ো মই ব্ৰেকফাষ্ট কৰাৰ পিছত বিশেষকৈ দহটামান বজাত আজৰি হওঁ এই সময়টোৰপৰা মই ভাত ৰন্ধাৰ সময়লৈকে মই এইখিনি সময়ত মই ৰেগুলাৰ নিয়মিতভাৱে কিতাপ পঢ়ো বাতৰি কাকত পঢ়ো বিশেষকৈ প্ৰবন্ধ পাতি মই বেছিকৈ পঢ়ো বা কিবা জানিবলগা থাকিলে বুৰঞ্জীৰ কথা মই ইতিহাসৰ কথা জানিব বিচাৰোঁ সেইবিলাক তেনেধৰণৰ কিতাপবিলাক পঢ়ো বা আলোচনীবিলাক মই গোটাই থৈ দিওঁ এনেকুৱা সময়ত মই এটা এটাকৈ পঢ়ো বা নতুন কিতাপ এখন কিনি আনিলোঁ তেনেকৈ পঢ়ো আৰু আবেলি সময়ত পঢ়ো আলহী দুলহী নাথাকিলে বা ৰাতি মই নিয়মিত পঢ়ো একদম ৰন্ধা বঢ়া কৰালৈকে তাৰপিছত ভাত পানী খাই উঠি এঘণ্টামান সদায় পঢ়ো তাৰপিছত নপঢ়ো আৰু কিতাপ সেইখিনি আৰু বা আকৌ অনুসৰণ কৰা আৰু এটা কথা মই লেখকসকলৰ যিবিলাক সাৱলীল লিখা সেইবিলাক পঢ়ি মই ভালপাওঁ আৰু তেওঁলোকৰ শব্দবিলাক মই মোৰ সাহিত্যতো ব্যৱহাৰ কৰিবলৈ মই চেষ্টা কৰোঁ বা নজনা শব্দবিলাকৰ অৰ্থ মই লগে লগে অভিধানত চাওঁ জানিব বিচাৰো এনেকৈয়ে মানে জ্ঞানৰ অন্বেষণতেই কটাওঁ সময়খিনি